মই ৰন্ধাৰ আগতে পোনপ্ৰথমে বাচন বৰ্তনসমূহ ধুনীয়াকৈ ধুই লওঁ আৰু তাৰ পাছত পাচলিখিনিও পানীৰে ভালকৈ ধুই লওঁ আৰু পাচলিসমূহৰ ক্ষেত্ৰত কিছুমান পাচলি এনেধৰণৰ আছে যে সেইসমূহত বহুতো ৰাসায়নিক দ্ৰব্য মিহলি কৰি থোৱা থাকে তেনে ক্ষেত্ৰত মই সেই পাচলিসমূহ গৰম পানীৰে ধুওঁ আৰু সেই পাচলিসমূহ অলপ সময় নিমখ দি গৰম পানীত জুবুৰিয়াই থৈ দিওঁ তাৰ পাছত আধা ঘণ্টামানৰ পাছতহে পাচলিখিনি কাটোঁ আৰু ধুই থোৱা বাচন বৰ্তনসমূহ মই পানীখিনি নাইকীয়া কৰি লওঁ তাৰ পাছতহে ৰান্ধিবৰ বাবে পাত্ৰটো জুই বা গেছত দিওঁ আৰু পাচ আঞ্জা অনুসৰি আমাৰ মা মচলাসমূহ বেলেগ বেলেগ আৰু পাচলি আঞ্জা অনুসৰি পাচলিসমূহো আমাৰ কটাৰ ধৰণটো বেলেগ বেলেগ হয় কাৰণ আলুত আমি মাংস ক্ষেত্ৰত আলু কাটোঁ মাংসৰ বাবে আলুটো চাৰিচুকীয়া হয় কিন্তু মাছৰ বাবে আলু কাটিলে আমি দীঘল দীঘলকৈ কাটিব লাগে তাৰ পাছত মই পাচলিখিনি কটাৰ পাছত মই পানী গৰম কৰোঁ কাৰণ কিছুমান পাচলিত মেক্সিমাম আমাৰ আঞ্জাতেই পানীৰ প্ৰয়োজন হয় কিন্তু যদি আমি আঞ্জাখনত ডাইৰেক্ট ঠাণ্ডা পানী ঢালি দিওঁ তেতিয়া পাচলি আঞ্জাখন খাবলৈ সেৰসেৰীয়া হয় এই ক্ষেত্ৰত মই গৰম পানী ব্য়ৱহাৰ কৰোঁ তাৰ পিছত বাচন বৰ্তন পাচলি কাটি হোৱাৰ পাছত মই গৰম পানী কৰোঁ আৰু তাৰ লগে লগে মই মা মচলা ৰেডী কৰোঁ মা মচলাৰ ক্ষেত্ৰত আমি মা মচলাখিনি আমি একেদৰে নুখুন্দো পাঁচ ফোৰণ আমি খুন্দি এক্সটাকৈ ৰাখোঁ পিঁয়াজ কাটি এক্সটাকৈ ৰাখোঁ আৰু ৰচুন আদা ধনীয়া একেলগে খুন্দি এটা পেষ্ট বনাই থওঁ আৰু এই ক্ষেত্ৰতো আমি দেখা যায় যে কিছুমান আঞ্জা অনুসৰি ৰচুন পিঁয়াজ আদা দিয়াৰ সময় বেলেগ বেলেগ কিছুমান আঞ্জাত তেলতে আমি প্ৰথম অৱস্থাতে ৰচুন আদা নহৰু পেষ্টটো দি দিব পাৰোঁ আৰু কিছুমান আঞ্জাত আকৌ নমুৱাৰ আগমুৰ্হূততহে মচলাখিনি দিয়া হয় সেইয়েহে মই সদায় আঞ্জাখনৰ কিধৰণে বনাম তাৰ অনুপাতত তাৰ ধৰণেহে মই পাছলিখিনি কাটিম কি আকৃতিত পাচ পাচলিখিনি কাটিম আৰু মচলা কেনেদৰে তৈয়াৰ কৰিম আগত কোনখিনি কিদৰে দিম কেতিয়াবা আমি মচলা একেলগতে গোটেইখিনি একেটা খুন্দনাতেই ৰচুন আদা নহৰু ধনিয়া জলকীয়া দি দিব পাৰোঁ আকৌ কিছুমান আঞ্জাত আকৌ আমি একেলগতে দি দিব নোৱাৰোঁ সেনে ক্ষেত্ৰত আমি পিঁয়াজখিনি এক্সটা কৰিম ধনিয়াখিনি এক্সটা কৰিম জলকীয়াখিনিও এক্সটা কৰিম যদি পাঁচ ফোৰণ দিওঁ পাঁচপোৰণকো এক্সটাকৈ খুন্দি মিহি কৰি ল'ম এনেধৰণে মই ৰন্ধা আগমুৰ্হূতত এই কামখিনি পৰিপাটিকৈ কৰি লওঁ